বিশ্বনাথ জিলাখনত শিক্ষাটো ঠিকে আছে কিন্তু নিযুক্তি আৰু নেতৃত্বৰ ক্ষেত্ৰত যুৱচামে বহুত ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে কিয়নো শিক্ষাটো শিক্ষা কৰি মেলি ভালকৈ পঢ়া শুনা কৰি মেলি কিন্তু নিৱনুৱা যিটো সমস্যা এতিয়া বহুতো এম এ বি এ কমপ্লীট কৰি মেলি পেলাই এতিয়া টম টম চলাই আছে তেনেকৈ কিবা কিবি এটা সৰু এটা কৰি মেলি পেলাই চলি আছে কিন্তু ইয়াত ভাল এটা উদ্যোগ নাই ভাল এটা হেৰি নাই সেইটো কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈছে নোহোৱা নহয় সেইটো